আমি সদাই কথা বতৰা পাতোঁতে ব্যৱহাৰ কৰা অসমীয়া ভাষাৰ কিছুমান বাক্যাংশ বা জতুৱা ঠাঁছৰ কথা যদি ক'বলৈ যাওঁ তেন্তে সেইসমূহ হৈছে সাত ঘাটৰ চেঙেলী যেন কুকুৰ তেন টাঙোন চকুৰ কুটা দাঁতৰ শাল চুঙা চাই সোপা পানীত হাঁহ নচৰা হোৱা অঁকৰা মৈত উঠা অৱস্থা চাই ব্যৱস্থা আকাশত চাং পতা এপাচি শাকত এটা জালুক খুজি কিল খোৱা শূন্যত গদা ঘুৰোৱা দুই নাও দুই ভৰি দলনিত পোনা মেলা আদি ইয়াৰ উপৰিও আন বহুতো জতুৱা ঠাঁছ আছে যদিও এইসমূহ জতুৱা ঠাঁছেই আমি সঘনাই কথা বতৰা পাতোঁতে ব্যৱহাৰ কৰোঁ